অ' হয় হয় এতিয়া শাক চব্জি পটল আছে আলু আছে পিঁয়াজ আছে আও আৰু ৰঙলাও আৰু দাংবডি বিলাহী এইবোৰ আছে অ' অলপ ঘৰৰ হয় নেমু চেমুবোৰ ঘৰৰে হয় আৰু বাকী বজাৰৰ পৰা উঠাব লগা হয় পাল্লা ছিষ্টেমত অ' নেমু কেজি নহয় নেমু হালি আপোনাৰ হেৰি হালি বিছ টকাকৈ আৰু লগতে আকৌ আলু কেজি হেৰি বিছ টকা হৈ আছে আৰু পিঁয়াজৰ পঁয়ত্ৰিশ টকা

অ' বন্ধাকবি আছে বাৰু আছে মানে সেনে মানে বেছি নাই অলপ এনে ৰখাইছোঁ মানে ওচৰত দোকানবোৰ আছে যে সেইবোৰে নিয়ে মানে চব্জি হেৰি চাওমিন বনাবৰ কাৰণে সেইটো কাৰণে ৰাখিছোঁ বাৰু তেখেতসকলে অৰ্ডাৰ দিয়ে যে তেতিয়া মানে লৈ আহো আৰু দামটো বেছি হয় আজি আহিলে আপুনি বিলাহী পাব আলু পিঁয়াজ নহৰু দাংবডি পটল তিয়ঁহ আৰু বিহ জলকীয়া ঢেকিয়া শাক পাব আৰু কচুথুৰ পাব ইয়াত অ' অ' অ' অ' মুঠি মু নহয় নহয় নহয় মুঠি হিচাপে এক মুঠি দহ টকাকৈ

অ' আবেলি আপোনাৰ চাৰে সাতটা বজালৈকে থাকোঁ আৰু তাতকৈ বেছি নাথাকোঁ মাইকী মানুহ যে সেইটো কাৰণে সোনকালে যাব লগা হয় ঠিক আছে আপুনি অলপ সোনকালে আহিব ঠিক আছে